হেল্ল' দাদা এইটো নাইটিংগেল ৰেষ্টুৰেণ্টত লাগিছেনি ফোনটো দাদা মই অলপ আগত ন আপোনাৰ ৰেষ্টুৰেণ্টৰ মই পিজা এটা অৰ্ডাৰ দিছিলোঁ আপুনি এটা কাম কৰিবচোন মই মানে কি মই পিজাটো মানে মই ল'ব বিচৰা নাই আপুনি কেনচেল কৰি দিবচোন ঠিক আছে